হেল্ল' অ' হেল্ল' মাংস দোকানী হয়নে অ' মোক মানে মাংস অলপ লাগিছিল অ' আপোনাৰ তাত কি মাংস পোৱা যাব খাচী আৰু হাঁহ পোৱা যাব নেকি অ' মোক তেতিয়াহ'লে আপুনি হাঁহ মাংসটোকে দিব এনেই দামটো কিমানকৈ বিক্ৰী কৰি আছে হাঁহটো মোক লাগিবই অলপ কাৰণ কিয় মোৰ বাৰ্ডে এটা আছে যে সেইটো কাৰণে মোক বিশ কিলো মানে লাগিব অ'

হাঁহটো এনেই আপুনি যদি মই বিশ গম পাইছোঁ বাৰু কাটি কুটিয়ে বিক্ৰী কৰে কিন্তু আপুনি মানে কি গাটো গোটাকৈ কিনিলে চাৰিশমানতে পোৱা যায় এটা হাঁহ আপুনি এতিয়া কাটি কুটি দিব বুলি পেলাই পাঁচশকৈ ল'ব কিবা এটা ভাবি চাওকচোন বাৰু কমাই দিয়ক কাৰণ কি আমি বিশ কিলো বিশ কিলো ল'মটো বিশ কিলোতটো বহুতখিনি লাভ হ'ব আপোনাৰ মুঠতে ল'ম যেতিয়া মোৰ ন তাৰিখে আছে অ'

দহটাৰ আগতে দিব দহটাৰ আগতে দিব আপুনি